তোমাৰ লগত কথা পাতি বৰ ভাল লাগে জানা তুমি এটা নিৰ্দিষ্ট গতিবেগত যে গাড়ীখন চলাই আহি আমাক উপযুক্ত সময়ত আমাৰ নিৰ্দিষ্ট স্থানত পোৱালাহি তোমাৰ এইটো ক্ষেত্ৰত কিন্তু তোমাক বৰ প্ৰশংসা কৰিবলগীয়া কিয়নো ইমান যান জঁটৰ মাজতো তুমি নিৰ্দিষ্ট গতিবেগত আহি আমাক যিধৰণে সহায় কৰি আমাৰ সময়ত তুমি আমাৰ নিৰ্দিষ্ট স্থানত পোৱালাহি তাৰ বাবে তোমাক কি বুলিনো ধন্যবাদ জনাম আমি ভাবিয়ে পোৱা নাই আৰু তোমাৰ কথা বতৰাবিলাক অতি আমি ভাল পালোঁ আগলৈও তোমাক লগ পোৱাৰ আশা থাকিল আৰু কেতিয়াবা যদি ইয়ালৈ আকৌ পুনৰবাৰ আহোঁ তোমাক লগ পাম বুলি আশা কৰি আজি বিদায় ললোঁ দেই